মোৰ ঘৰৰ পৰিয়াল আমি চা চাৰিটা আছিলোঁ ছোৱালী মোৰ ল'ৰা ছোৱালী দুই দুজন ছোৱালীজনী ডাঙৰ ল'ৰাটো সৰু ছোৱালীজনীকো বিয়া দিলোঁ ল'ৰাজন পঢ়ি আছে মই ৰাতিপুৱা উঠি ঘৰ ঝাৰু দিওঁ চোতাল ঝাৰু দিওঁ ঘৰ মুচোঁ মুচি গা পা ধুই কিনে চাহ বনাওঁ গোটেকেইটাই চাহ খাওঁ খাই কিনে ভাত পানী বনাওঁ মই চবজি তবজি বনাই ভালপাওঁ আৰু মই পাচলি মই বহুত ভালপাওঁ আৰু আৰু পালেং ময়েই ময়েই নেযাওঁ ক'তো অঁ ৰাতিপুৱা ভাত পানী বনাওঁ বনাই পিনে খালোঁ তিনিটাই খালোঁ খাই পিনে টিভিও চাওঁ ছিৰিয়েলবিলাক চাওঁ তাৰপাছত আকৌ দুপৰীয়া ভাত বনাওঁ ভাত বনাই কিনে দুপৰীয়াও খালোঁ খাই কিনে মই অকণমান সময় শালত বহোঁ কাপোৰ বোওঁ মই কাপোৰ বুই উঠি কিনে অকণমান আৰু কাপোৰ বোওঁ কাপোৰ বুই উঠি আকৌ ভাতিবেলা আৰু কাম কৰোঁ কৰি পিনে আৰু টিভিও চাওঁ চাই পিনে আৰু ভাত বনাওঁ ৰাতিও তাৰপাছত আৰু বিহুবিলাকতো বিহুত মই পিঠা বনাই ভালপাওঁ লাড়ু বনাই ভালপাওঁ পিছত সেইবিলাক কৰি বহুত ভালপাওঁ মই লাড়ু পিঠা বনাই বহুত ভাল পাওঁ ময়েই তিলৰ পিঠা বনাওঁ লাড়ু বনাওঁ তেলপিঠা বনাওঁ পিঠা বনাওঁ বিহুত আৰু কোনোবা নেথাকিলে আকৌ মাতোঁ মাতি পিনি চাহ তাহ চাহ বনাওঁ

সেইবিলাক কৰি বহুত ভালপাওঁ আৰু টিভিয়ে চাওঁ মাজে মাজে ছিৰিয়েলবিলাক চাওঁ

বাতৰি চাওঁ তাৰে মাজতে কামো কৰোঁ ঘৰৰ কাম কৰোঁ ল'ৰাৰ যতন লওঁ যতন লওঁ মালিকৰ যতন লওঁ টাইমে টাইমে চাহ বনাওঁ চাহ দিওঁ টাইমত মই ভাত বনাওঁ ভাত দিওঁ শালতো বহোঁ শালত টাইম মতে শালত বহোঁ শালো শাল বওঁ মই শাল বয়ো ভাল পাওঁ মই ফুল তোলো ফুল উঠাওঁ গামোচা উঠাওঁ মেখেলা চাদৰ যোৰা বওঁ গামোচা বওঁ বওঁ ৰূমাল বওঁ শালত মই এইবিলাক কৰি বহুত ভাল পাওঁ এই আমি ভাত বনায়ো ভাল পাওঁ মই চবজি বনাই ভাল পাওঁ মই বিধে বিধে বনাই ভালপাওঁ মই বহুতখিনি ভালপাওঁ খায়ো ভালপাওঁ বনায়ো ভালপাওঁ